আমি আগতে সৰু থাকোঁতে অসমীয়া কাকত বুলিবলৈ দৈনিক অসম কাকতখন আৰু আমি তিনিদিনীয়া অগ্ৰদূতখন আৰু অসমবাণী কাকতেই পাইছিলোঁ এই তিনিওখন কাকতেই আমি পঢ়িছিলোঁ তেতিয়া তেতিয়া প্ৰিণ্ট মিডিয়াৰ গুৰুত্বও আছিল বেছি ছপা মাধ্যমৰ গুৰুত্ব বহুত বেছি অছিল সেইবোৰ পঢ়ি আমি অসমীয়া ভাষাটো কেনেকৈ লিখিব লাগে বানান কেনেকৈ শুদ্ধ কৰি লিখিব লাগে সেইবিলাক শিকিছিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা যেতিয়া শুদ্ধকৈ উচ্চাৰণ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত আমি ৰেডিঅ'ৰ বাতৰিৰ সহায় লৈছিলোঁ ৰেডিঅ'ত যে বাতৰি পঢ়ে কেনেকৈ পঢ়ে তাৰ অনুকৰণত আমি এই কাকতৰ বাতৰিবোৰ পঢ়াৰ যত্ন কৰিছিলোঁ শুদ্ধ উচ্চাৰণেৰে তাৰপিছত লাহেকৈ টি ভি আহিল টি ভিত প্ৰথম অৱস্থাত শুদ্ধ কৰিয়েই বাতৰি পঢ়াৰ এটা হেৰি সংস্কৃতি এটা গা কৰি উঠিছিল কিন্তু লাহে লাহে যেতিয়া ডিজিটেল মাধ্যমৰ সংখ্যা বৃদ্ধি পাই আহিল আৰু টি ভিৰ চেনেলৰ সংখ্যাও বৃদ্ধি পালে তেতিয়া আৰু ঠিক মানটো যেন তললৈ নামি আহিল যেন লাগে সকলো টি ভি চেনেল বা সকলো ডিজিটেল চেনেলেই বেয়া নহয় কিন্তু এওঁলোকৰ কেতিয়াবা কেতিয়াবা দেখা যায় কোনো কোনো সাংবাদিকৰ ক্ষেত্ৰত তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধকৈ লিখাৰ ওপৰত গুৰুত্ব নিদিয়ে বা শুদ্ধ উচ্চাৰণৰ ওপৰতো গুৰুত্ব নিদিয়ে এইটো আমি ভাবোঁ যে এইটো ভাষাটোৰ ওপৰত এটা ক্ষতিকাৰক ক্ষতিকাৰক দিশ এটা আমাৰ পৰিয়ালে আজিৰ তাৰিখলৈকে কিন্তু ছপা মাধ্যমকে অত্যন্ত গুৰুত্ব দিয়ে আমাৰ ইয়াত টি ভি বৰকৈ চোৱা নহয় আমি ছপা মাধ্যমক গুৰুত্ব দিওঁ এতিয়াও বাতৰি কাকত আলোচনী নিয়মীয়াকৈ ঘৰখনলৈ আহে এইবোৰ পঢ়া হয় আৰু এইবোৰেই আমাৰ পৰিয়ালৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়